এক জানুৱাৰী দুহেজাৰ পাঁচ এক এপ্ৰিল দুহেজাৰ পাঁচ দহ ছেপ্টেম্বৰ দুহেজাৰ ছয় তেৰ অক্টোবৰ দুহেজাৰ সাত দহ নৱেম্বৰ দুহেজাৰ দহ